অঁ দাদা কি কয় মই হেৰি গোলাঘাটৰপৰা ক'লোঁ আপোনাৰ অঁ আপোনাৰ এই নাম্বাৰ এটা পাইছিলোঁ কি কয় আপোনাৰ হোটেলৰ কিবা মেনেজমেণ্টৰ কিবা আছে বুলি কোৱা শুনিছোঁ আমি মানে ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ শিৱসাগৰত কি কয় এসপ্তাহমানৰ কাৰণে থকা খোৱা সুবিধা পাম নহয় অঁ এতিয়া আপোনাৰ ৰুম কেনেকুৱা হৈ আছে ৰেটটো অঁ এতিয়া আপোনাৰ হেৰিটো ৰেটটো অঁ ৰেটটো কেনেকৈ হ'ব অঁ তাৰমানে থকা খোৱাটো ইনকলুউড থাকিবনে কি লগত খোৱাটো পাম ন অঁ আৰু কি কয় চব লগতে থাকিব এটেচ বাথৰুম চথৰুম লগত ৰুমত পাম নে সেইবিলাক সুবিধা থাকিবনে থাকিব ন আমি ছজনমান যাম

অঁ হেৰি অলপ মিলাই মিলি কৰি দিব দুটামান ৰুমত আমিও ফুৰিবলৈ যাম যে অলপ বাজেটটো অলপ কমটি হৈ আছে দুটামান ৰুমত আপোনালোকে কৰি দিব পাৰিব নহয় হয় নেকি নহয় নহয় হ'ব বাৰু আমি গোলাঘাটৰপৰা যাম

অঁ এনেই ঘৰ পৰিয়ালৰ লগত আৰু নতুন বছৰ আহিছে বুলি এই ৰংঘৰ কাৰেংঘৰ এইবিলাক চাম আৰু অঁ তানে থাকিব পৰাকৈ আহিম ৰুমটো আমাৰ এনিশামানৰ কাৰণে হ'লেই হৈ যাব

অঁ দুদিন তিনিদিন নালাগে অঁ ঠিক আছে হ'ব দিয়ক